দুহেজাৰ তিনি চনৰ ছাব্বিছ অক্টোবৰ যিটো তাৰিখত মই জন্ম গ্ৰহণ কৰিছিলোঁ ছয় অক্টোবৰ দুহেজাৰ বাইছ চন যিটো তাৰিখত মই নৰ্থ লখিমপুৰ কলেজৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰিছিলোঁ বাৰ জুলাই ঊনৈছশ পঁচাশী চন যিটো তাৰিখত মোৰ দেউতা জন্ম গ্ৰহণ কৰিছিল আৰু ছয় জুলাই দুহেজাৰ বাইছ চন যিটো তাৰিখত মই নৰ্থ লখিমপুৰ কলেজত স্নাতক প্ৰথম বৰ্ষৰ নামভৰ্তি কৰিছিলোঁ সাত জুলাই দুহেজাৰ বিশ চন যিটো চনত মই নৰ্থ লখিমপুৰ কলেজৰ উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিছিলোঁ তিনি ছেপ্টেম্বৰ দুহেজাৰ তেইছ চন যিটো চনত মই নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰিছিলোঁ